অসমীয়া ভাষা আৰু ইয়াৰ বিভিন্ন উপভাষাৰ মানকৰণৰ বাবে আমাৰ গভমেণ্ট চৰকাৰে অসমীয়া ভাষাটো সৰ্বশিক্ষা আনিছিলে অসমীয়া স্কুললৈ বছৰেকত গুণ উৎসৱ পতা হয় বিভিন্ন ধৰণৰ উৎসৱসমূহ পাতে এনেধৰণে অসমীয়া ভাষা আৰু ইয়াৰ ইয়াৰ বিভিন্ন উপভাষাৰ মানকৰণ পদক্ষেপ গ্ৰহণ কৰিছিলে অঁ গুণ উৎসৱত ল'ৰা ছোৱালীবোৰৰ বহুত বহুত বহুত ল'ৰা ছোৱালীবোৰ শিক্ষাৰ মানদণ্ড ভাল হৈছিলে গুণ উৎসৱ পতাৰ বাবে ল'ৰা ছোৱালীবিলাকৰ শিক্ষা ভাগটো ভাল হৈছিলে এনেদৰে অসমীয়া ভাষা আৰু ইয়াৰ বিভিন্ন উপভাষাৰ মানকৰণ পদক্ষেপ গ্ৰহণ কৰা হৈছে জাতীয় বিদ্যালয় অসমীয়া ভাষাৰ বাবে জাতীয় বিদ্যালয় হয় বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ পতা হয় বহু বহুত বহুত গুণ উৎসৱৰ দ্বাৰা ল'ৰা ছোৱালীবোৰ উন্নত হয় অসমীয়া ভাষাটো অসমৰ কাৰণেই হয়